মই পুঠি মাছ এক নম্বৰতে মই ভাল পাওঁ এই ফ্ৰাই কৰি ল'লে তাৰ পৰা মোৰ এই ঘৰখনেও মানে খায় তেনেকুৱা ফ্ৰাই কৰি দিলে ভাল পায় আৰু আছে মানে শ'ল মাছ খাই ভাল পায় এই টেঙাৰ লগত বনাই দিলে আৰু মাটিমাহ লগত বনাই দিলে মোৰ ঘৰখনেও খাই ভাল পায় বেলেগেও ভাল পায় খাব ভাতে মই ঘৰখন মানে যিটো বস্তু ভাল পায় মই সেইটো বস্তুকে বনাই দিওঁ মই যিহেতুকে মই ভাল পাওঁ যেতিয়া সেইটো বস্তুকে ময়ো বনাওঁ ময়ো ঘৰ পৰিয়ালটোৱেও ভাল পায় তাৰ পৰা মানে আকৌ এই হেৰি মাছ ভাল পাওঁ এই কান্ধলি মাছ ভাল পাওঁ সেইটো মানে মই টেঙাৰ লগত বনাই দিওঁ ভাল লাগে খায় তাৰ পৰা আকৌ মানে কি কয় এইটো মাছ এই সলন্ধিয়া মাছ বুলি কয় সেইটোও মানে ভাল লাগে খায় মই ভাল পাওঁ